হয় মই ফ্লীপকাৰ্টৰপৰা এটি কুৰ্তী অৰ্ডাৰ কৰিছিলোঁ যিটোৰ দাম আছিল চাৰিশ একাশী নেকি আৰু সেইটো কুৰ্তীটো মই যি ভাবিছিলো তেনেকুৱা একেবাৰে নহ'ল মানে কাপোৰটো মই কটন বুলি ভাবিছিলো কিন্তু সেইটো বহুত পাতল কাপোৰ আৰু গৰম হয় যিটো গৰমৰ দিনত পিন্ধাৰ বাবে একেবাৰে সম্ভৱ নহয় গতিকে মই এই ফ্লীপকাৰ্টৰ যিটো এইটো তেওঁলোকৰ যিটো চাৰ্ভিছ তাৰপৰা মই ডিছএপইণ্টেড হৈছোঁ নিশ্চয়কৈ মই দুখিত ধন্যবাদ